আমাৰ অঞ্চলত বছৰটোৰ আৰম্ভণিৰ পৰা শেষলৈকে বিভিন্ন ধৰণৰ খেতি কৰা হয় যেনে বাৰিষা কালত ধান খেতি কৰা হয় আৰু খৰালি কা কালত সৰিয়ঁহ খেতি বন্ধাকবি আলু ধনিয়া ফুলকবি আদি খেতি কৰা হয়